হেল্ল' অঁ প্ৰিয়ংকা আজি ফাংশ্যন চাবলৈ যাম দেই অঁ হেৰি এইটো কি জুবিন আহিব নহয় অঁ অঁ তাকে ভাল লাগিব হেৰি এইটো কি শিল্পীও আহিম বুলি কৈছে তইয়ো তহঁতকেইজনী পাপৰিহঁত হেৰিহঁত হিমাংগীহঁত তহঁতে গোটেইকেইজনী মিল হৈ আমাৰ ঘৰলৈকে গুচি আহিবি নহ'লে অঁ হ'ব দে বনাই থম মাংস কি আৰু যি খাও চব বনাই থম আহিলেই হ'ল খালী তহঁতি খালী গোটেইকেইজনী লগ হৈ ক'ত ত তহঁতে এটা কাম কৰিবি গোটেইকেইজনী তহঁতৰ ঘৰৰ ওচৰৰে নহয় তহঁতে গোটেইকেইজনী মিল হৈ একলগ হৈ তেতিয়া এইফালে হেৰি তিনিআলিলৈকে ওলাই গুচি আহিবি নহ'লে তাৰ পৰা এইফালৰ পৰা শিল্পীয়ে মইয়ে এনেকৈ গুচি যাম অঁ অঁ কৰিশ্মাৰ কি হ'ল কৰিশ্মা যাব নে নাযায় অঁ মই ফোন এটা কৰি সুধি চাম বাৰু তাই ঘৰৰ পৰা আকৌ পাৰ্মিছন পালে নে নাই বা ঠিক নাই নহয় অঁ সেইকাৰণে মই ফোন এটা কৰি চাম বাৰু হ'লেও আকৌ গোটেইকিজনী গ'লে তাই আকৌ নগ'লে বেয়া লাগিব নহয় অঁ অঁ সুধিবহোঁ অঁ সেইকাৰণে তাইকো তাইকো লৈ যাম তাইকো হেৰি কিবা এটা কৰি মনাই মেলি লৈ যাম অ অঁ অঁ সেইটোৱে কৰিম অঁ অঁ অঁ সেইটোকে কৰিম অঁ তহঁতে খালী হেৰি এইটো কি সোনকালে ওলাই আহিবি দেই দেৰি কৰি নাথাকিবি আকৌ অঁ ভাত পানী হেৰি খোৱা ব্যৱস্থাতো চিন্তা কৰিব নালাগে বাৰু অঁ সোনকালে ওলাই অঁ হ'ব হ'ব সোনকালে ওলাই আহিবি দেই অঁ হ'ব দে অঁ অঁ হ'ব দে